অসমত প্ৰচলিত মূল ধৰ্মসমূহ হৈছে হিন্দু ধৰ্ম বিশ্বাস আৰু পৰম্পৰা অসমত হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মীয় ধৰ্ম বিশ্বাসসমূহৰ ভিতৰত বৈদিক ধৰ্ম শাক্ত শিৱ সাধনা আৰু ব্ৰাহ্মণিক পৰম্পৰাসমূহ অন্তৰ্ভুক্ত ব্ৰহ্মপুত্ৰ উপত্যকা কাশ্মীৰ আৰু পাঞ্জাৱৰ পৰা হিন্দু ধৰ্মৰ বিস্তাৰিত প্ৰভাৱ পৰিছে প্ৰভাৱ অসমৰ ঐতিহাস ইতিহাস আৰু সংস্কৃতিত হিন্দু ধৰ্মৰ এক গভীৰ প্ৰভাৱ আছে ৰাজ্যখনৰ পূজা পাঠ মন্দিৰ উৎসৱসমূহ যেনে ৰথ যাত্ৰা বিহু নৱ বছৰৰ উৎসৱ হিন্দু ধৰ্মৰ পৰম্পৰাৰ অংশ হিচাপে বাচ্ছলিছে আৰু তাৰে পৰা অসমীয়া সংস্কৃতিত এক অপূৰ্ব সৃষ্টিৰ প্ৰৱণতা আহিছে বৌদ্ধ ধৰ্ম অৱস্থান বৌদ্ধ ধৰ্মৰ আৰম্ভণি ভাৰতৰ পশ্চিম আৰু দক্ষিণৰ পৰা হোৱা হ'লেও অসমত এই ধৰ্মৰ এক বিশেষ স্থান আছিল পূৰ্বতন বৌদ্ধ মঠসমূহ আৰু মঠৰ শিল্পকলাৰ অভিজ্ঞান অসমত উপস্থিত আছিল

যদিও বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিসৰ অধিক বিস্তৃত নহয় তথাপি অসমৰ সমাজৰ মাজত বৌদ্ধ ধৰ্মৰ নিদৰ্শন অতি গুৰুত্বপূৰ্ণ বিশেষকৈ অসমৰ কিছু স্থানত বৌদ্ধ ধৰ্মৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰিসৰৰ দিহা দেখা গৈছে ইছলাম ধৰ্ম ঐতিহাসিক পৰিপ্ৰেক্ষিতত তেৰ চৈধ্য শতিকাত বিশেষকৈ মোগল শাসনৰ সময়ত অসমত ইছলাম ধৰ্মৰ প্ৰৱেশ হয় মূলতঃ মোগল সাম্ৰাজ্যৰ পৰা এই ধৰ্মৰ বিস্তাৰিত পৰিসৰ সাৰি আছিল মোগল আৰু বাঙালী মুছলিম বাণিজ্যিক সম্পৰ্কৰ মাধ্যমে অসমত ইছলাম বিস্তৃত হয় প্ৰভাৱ অসমত ইছলাম ধৰ্মৰ বিস্তাৰৰ লগত সংগে এক নতুন সাংস্কৃতিক মিশ্ৰণ সৃষ্টি হৈছে মোগল ৰাজনীতি আৰু সংস্কৃতি তাৰ মাৰ্কেটৰ পৰিৱৰ্তন দাৰালুলুমৰ প্ৰতিষ্ঠা আৰু মুছলিম সাহিত্যৰ প্ৰতিষ্ঠা অসমত ঐতিহাসিক পৰিসৰ প্ৰদান কৰিছে ইফতাৰ মক্ৰমা আৰু ঈদ উৎসৱসমূহৰ পৰা সংগীত খাদ্য সংস্কৃতি বাছলোৱা বুলি কিছু পৰিৱৰ্তন দেখা যায় খ্ৰীষ্টান ধৰ্ম প্ৰৱেশ আৰু বিস্তাৰ ওঠৰ শতকত খ্ৰীষ্টান মিচনাৰীসকলৰ আগমনেৰে অসমত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱেশ হয় যোৱা শতাব্দীত বিশেষকৈ ঊনৈছ আৰু বিছ শতিকাত খ্ৰীষ্টান ধৰ্ম অসমত বিস্তৃত হয় প্ৰভাৱ খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ অসমৰ শিক্ষা স্বাস্থ্য আৰু সামাজিক পৰিৱৰ্তনত বহলভাৱে দেখা গৈছে মিছনেৰী শিক্ষা প্ৰতিষ্ঠানসমূহ চিকিৎসা সেৱা আৰু আধুনিক শিক্ষা প্ৰৱৰ্তনৰ ক্ষেত্ৰত সহায় কৰিছে লগতে কিছু খ্ৰীষ্টান সংগঠন আৰু পৰিসৰ অসমত সৰলতা আৰু সামাজিক সমৃদ্ধিত প্ৰভাৱ পেলাইছে আদিবাসী ধৰ্ম বা পৰম্পৰাগত ধৰ্ম বিশ্বাস আৰু আচাৰ অসমত আদিবাসী সমাজৰ মাজত বিভিন্ন পৰম্পৰাগত ধৰ্ম বিশ্বাস বিদ্যমান এইবোৰ প্ৰধানতঃ পৰম্পৰাগত পূজা পাঠ আৰু আধ্যাত্মিক আচাৰ পৰিসৰে গঢ়ি উঠিছে বিভিন্ন জনজাতি যেনে মিৰি নেগৰী ৰাভা কোঁচ ইত্যাদিৰ মাজত পৰম্পৰাগত ধৰ্ম বিশ্বাসৰ বিকাশ ঘটিছে

আদিবাসী ধৰ্ম বিশ্বাসসমূহ অসমৰ জনজাতিৰ পৰম্পৰাগত সংস্কৃতি সামাজিক ব্যৱস্থা আৰু পৰিচালনাৰ মূলভূত অংশ হিচাপে পৰিগণিত হৈছে পৰম্পৰাগত পূজা পাঠ সমাজৰ দায়িত্ব আৰু বাছি লোৱা কৃষ্টি অসমৰ বিভিন্ন ক্ষেত্ৰত ভূমিকা পালন কৰে শিখ ধৰ্মৱেশ শিখ ধৰ্মৰ প্ৰৱেশ সোতৰ শতিকাত অসমত হৈছিল শিখ ধৰ্মৰ প্ৰধান কেন্দ্ৰসমূহ অসমত সৃষ্টি হৈছিল

শিখ ধৰ্মত সীমিত পৰিসৰত বিস্তৃত হোৱা হ'লেও ইয়াৰ কিছু সমাজৰ পৰা বিশেষভাৱে অংগীভূত হৈছে এই ধৰ্মসমূহৰ প্ৰভাৱ অসমৰ ইতিহাস আৰু সংস্কৃতিত ধাৰ্মিক পৰিসৰ অসমৰ মন্দিৰ মঠ মছজিদ গীৰ্জাৰ লগতে উৎসৱ উৎসৱ পৰম্পৰা আৰু ধৰ্মীয় আচাৰ পদ্ধতিৰ সমষ্টি হৈছে বিহু শুৱনি ৰথ যাত্ৰাৰ দৰে উৎসৱসমূহ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে চলি আহিছে সাংস্কৃতিক মিশ্ৰণ অসমৰ ভিতৰতে বিভিন্ন ধৰ্মৰ পৰিসৰ মিশ্ৰণ ঘটিছে যাৰ পৰা এক বিস্তৃত সাংস্কৃতিক পৰিচয় গঢ় লৈ উঠিছে হিন্দু মন্দিৰ বৌদ্ধ আৰু খ্ৰীষ্টান মিছনেৰী স্থাপনৰ পৰা অসমত এক সু সংগত সামাজিক পৰিৱৰ্তন দেখা গৈছে সমাজত শান্তি আৰু সহিষ্ণুতা অসমৰ বৰ্ণাধ্য ধৰ্মীয় পৰিসৰে এক সহিষ্ণু সমাজ সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এইদৰে অসমৰ ইতিহাস আৰু সংস্কৃতিত প্ৰত্যেক ধৰ্মৰ নিজৰ প্ৰভাৱ আছে আৰু সেইবোৰে এক পৃথক পৰিসৰে অসমক গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে